লখিমপুৰ জিলাখনত বৰ্তমান সময়ত বহুতো শিক্ষানুষ্ঠান গঢ়ি উঠিছে তাৰ ভিতৰত বিশেষকৈ ক'বলৈ গ'লে মাধৱদেৱ ইউনিভাৰ্ছিটিখনৰ কথা ক'ব পাৰি নৰ্থ লখিমপুৰ কলেজখনৰ কথা ক'ব পাৰি আৰু তাৰ লগতে গাৰ্লচ কলেজখনৰ কথা ক'ব পাৰি আৰু এতিয়া আমাৰ ইয়াৰ আজাদতে এখন ল' কলেজৰ পৰিকল্পনা কৰি থকা হৈছে কলেজবোৰ আৰু ব্যক্তিগত ব্যক্তিগত খণ্ড হিচাপেও কেইখনমান কলেজ গঢ়ি উঠিছে যেনে জিনিয়াচ একাডেমি বি ভি এ আৰু আমাৰ আজাদতো এখন কলেজ গঢ়ি উঠিছে কলেজ কেইখনত হায়াৰ ছেকেণ্ডাৰী কৰ্চটোৰ কাৰণেই গঢ়ি উঠিছে ইয়াত হায়াৰ ছেকেণ্ডাৰী কৰ্চটোৱে পঢ়োৱা হয় বিশেষকৈ আৰু বৰ্তমান সময়ত কলেজ কেইখনৰ ছাত্ৰ ছাত্ৰীসকলে খুব ভাল সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কলেজ কেইখনৰ বিষয়ে বহুতো লোকে বৰ্তমান জানেই এখন ভাল কলেজ হিচাপে আৰু প্ৰত্যাহ্বান বুলি ক'বলৈ গ'লে বৰ্তমান সময়ত কলেজসমূহত হোষ্টেলৰ সংখ্যা কম সেইকাৰণে যুৱ মানে ছাত্ৰ ছাত্ৰীসকলে অসুবিধাৰ সন্মুখীন হ'ব লগা হয় আৰু যুৱক যুৱতীসকলে বৰ্তমান সময়ত আমাৰ ইয়াত কোনো কোম্পানী তেনেকুৱা কোনো একো গঢ় লৈ উঠা নাই সেইবাবেও প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয় আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত বিভিন্ন আঁচনি বৰ্তমান সময়ত হৈছে চৰকাৰে বিভিন্ন আঁচনি দিছে সেইমতে বিভিন্ন যুৱক যুৱতীয়ে সেইবোৰ পাইছেও আৰু উদ্যোগিক বিকাশৰ কাৰণেও বিভিন্ন লোন চৰকাৰে দিছে আৰু সেইখিনিও বৰ্তমান সময়ত লোকসকলে পাইছে কাৰণ কিছুমান লোন দিছে সেইবোৰত ধৰক ব্ৰইলাৰ ফাৰ্মে খুলিছে কোনোবাই ধৰক পুখুৰীয়ে খান্দিছে সেইবোৰ ক্ষেত্ৰতে যুৱ প্ৰজন্ম সকল নিয়োজিত হৈ আছে